অঁ শুনিছেনে হয় হয় হয় হয় ইয়াতে লাগিছে

আচ্ছা আচ্ছা আচ্ছা আপোনাৰ হেৰি ঘৰ ঘৰ কোন জেগাত পৰে এক নং লাহন গাঁও ন কেতিয়াৰপৰা নাই বাৰু লাইনটো তিনিদিনমান হ'ল নেকি আমাৰ কালি পাৰ্টি এটা পঠাইছিলোঁ তেওঁলোকে দেখোন ৰিপৰ্টটো পোৱাহি নাই আচ্ছা আচ্ছা আচ্ছা আচ্ছা অ' মই তেতিয়া এটা কাম কৰিব লাগিব আকৌ আমাৰ ইয়াৰপৰা পঠিয়াব লাগিব মানুহ ক'ৰবাত গছ চছ পৰি আছে নেকি আপুনি খবৰ গম পাইছে নেকি আচ্ছা আচ্ছা এয়া এটা কাম কৰিব লাগিব হেৰি মই মানুহ পঠিয়াম বাৰু এতিয়া খালি আমাৰ চব কাম মানুহবিলাক বিজি আছে এই ফাৰ্ষ্ট শ্বিপটো গৈ লওক বি শ্বিপত মই মানুহ পঠিয়াম আপোনাৰ এক নং লাহন গাঁও নে এক নং দুই নং লাহন এই এক নং এক নং নে দুই নং এক নং লাহন এক নং এক নং লাহন গাঁও ন আচ্ছা আচ্ছা বীণা বৰুৱা সন্দিকৈ ন আচ্ছা ঠিক আছে আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে হ'ব মই হেৰি কৰি দিম অকমান ধৈৰ্য ধৰক আৰু দুদিন এদিন অসুবিধা হ'ল যেতিয়া একো টেনচন ল'ব নালাগে যি হল হ'ল আৰু আজি মই কৰোবাই দিম কামটো বাৰু অঁ অঁ হয় হয় হয় আচ্ছা ঠিক আছে মই ধৰক চাৰিটামানত মানুহখিনি পঠাই দিম বি শ্বিপৰ মানুহখিনি ক'বাত গছ চছ পৰিও বেল চেলো পৰি থাকিব পাৰে ট্ৰেঞ্চফৰ্মাৰৰ কথা আছে ন অঁ ট্ৰেঞ্চফৰ্মাৰটো চাব লাগিব মেলিব লাগিব ঠিক আছে মই জনাই আপোনালৈ জনাব পাৰিম আপোনাৰ এইটোৱে নাম্বাৰ নহয় জানো ঠিক আছে মই জনাই আপোনাক খবৰটো দি দিম খবৰটো দিম মানে আমাৰ মানুহ পঠিয়াই দিম যেতিয়া আপুনি গম পাবই অঁ এই চিন্তা কৰিবলৈ দৰকাৰ নাই মই কথা হেৰি কৰি আছোঁ ঠিক আছে হ'ব এতিয়া